হেল্ল' অঁ কওকচোন অঁ হয় হয় কওকচোন কিবা ফল মূল লাগিছিল নেকি হাঁ হাঁ কি কলে অঁ ফল মূল লাগিছিল কি কি লাগিব আপোনাক ফল কি কল লাগিব চেনী চেনী কল নে মালভোগ কল চেনী কল আপোনাৰ পঞ্চাছ টকা আষি হয় মালভোগ কলৰ এশ বিশ টকা

অঁ অঁ পাঁচ আশী মান ন নাৰিকলৰ যোৰা আপোনাৰ সত্তৰ টকা

আপেলৰ কেজী আপোনাৰ এশ বিশ টকা

আনাৰসতোটো অঁ পাব নাচপতিটো নহ'ব নহয় প্ৰসাদত প্ৰসাদত দিব পাৰিব আপুনি তিয়ঁহ লৈ যাব পাৰিব

তিয়ঁহৰ কেজী আপোনাৰ চল্লিছ টকা

অঁ অঁ তে কোন কোন দিনাখন কোন দিনাখন লাগিব আপোনাক অঁ হ'ব বাৰু ডিচকাউন্ট আমি চাই কৰি দিম কিমান লয় আপুনি কিমান সৰহকৈ লয় অঁ মোৰ এই বামুণগাওঁ চাৰিআলিৰ পৰা অলপ আগলৈ এই চুলি কটা দোকানখনৰ ওচৰত অঁ চুলি কটা দোকান অঁ অঁ অঁ হ'ব হ'ব অঁ অঁ ঠিকে আছে ঠিকে আছে